হেল্ল' অমৃত তই ফাৰ্মেচিতে আছনে অঁ মোৰ এই মাৰ উশাহ লোৱাত অকমাণ প্ৰব্লেম হৈ আছে অঁ মোৰ অকমাণ যাবলৈ দিগদাৰ হয় ন আমাৰ ইয়াৰপৰা বহুত দূৰ হয় আমাৰ ঘৰৰ ওচৰৰ কোনোবা তেনেকুৱা দোকান আছে নেকি বা ক'ৰ ফাৰ্মেচি আছে নেকি মই দেখুৱাব পৰা বা দৰৱ আনি খুৱাব পৰা অঁ সোনকালে কচোন